আমাৰ গ্ৰাম্য অঞ্চল যিবিলাক খেতিয়ক আছে সাধাৰণতে তেওঁলোকক আৰ্থিকভাৱে দুৰ্বল আৰ্থিকভাৱে দুৰ্বল কাৰণে তেওঁলোকে সময়ত উন্নত বীজ আনিব নোৱাৰে সময়মতে পানী যোগান ধৰিব নোৱাৰে গতিকে আমাৰ ইয়াত পানী যোগানৰ ব্যৱস্থা হ'লে ৰবিশস্যৰ কাৰণে খুব ভাল হয় আৰু বীজবিলাক উন্নত ধৰণৰ হ'লে ভাল হয় এনে কিছুমান পৰিয়াল আছে যি তাৰ মানে আৰ্থিক দিশৰফালে দুৰ্বল কাৰণে কি কিছুমান খেতি কৰোঁ খুজিলেও খেতি কৰিব নোৱাৰে সেইকাৰণে আমাৰ কৃষকসকলক পাৰিলে আৰ্থিকভাৱে অলপ সাহায্য দিলে আমাৰ ভাল হয় ইয়াতে আৰু পানীৰ যোগান ধৰিলে খেতিবিলাক ভাল হয় গতিকে আমি যেনে ধৰণৰ যেনে আমি ৰোৱা খেতিৰ কথা কওঁ যিবিলাক আমাৰ শালি ধানৰ খেতি কৰে তাত বিভিন্ন ধৰণৰ সেই সেই বীজ আছে এই বীজবিলাক সময়মতে আনি তেওঁলোকে যোগান পালে তেওঁলোকৰ খেতি কৰাত সুবিধা হয় খেতিৰ ফচল বৃদ্ধি হয় আৰু খেতিৰ ফচল বৃদ্ধিৰ লগতে আৰু এটা কথা আছে এই খেতিবিলাকত বিভিন্ন ধৰণৰ পোক পৰুৱাই আক্ৰমণ কৰে আৰু এই পোক পৰুৱাবিলাক নোহোৱা কৰাৰ কাৰণে কিছুমান ঔষধ পাতিৰ প্ৰয়োজন হয় সেই ঔষধ পাতিবিলাক সময়মতে আৰু উন্নত ধৰণৰ অলপ ঔষধ পাতি পালে বেছি ভাল হয় তেখেতৰ এনেই কিছুমান খেতিয়ক যিবিলাকৰ স্প্ৰে মেচিনটোও নাথাকে গতিকে স্প্ৰে' মেচিনটো নাথাকিলে তেওঁলোকে পোকবিলাক সেই মৰাৰ বাবে এই ঔষধটো আনিও তেওঁলোকে ঔষধ ব্যৱহাৰ কৰিব নোৱাৰে সেইকাৰণে কি কৰবা লাগে এই স্প্ৰে মেচিন তাৰ মানে তেওঁলোকক গোট হিচাপত বা কেইজনমানৰ ভিতৰত যদি দিয়ে বা পাঁচজনৰ ভিতৰত দিলে এটা মেচিন বা দহজনৰ ভিতৰত দিলে এইবিলাক হ'লেই তাৰ মানে খেতিয়কৰ সুবিধা হয় যিবিলাক পোকে তাৰ মানে তেওঁৰ খেতি নষ্ট কৰে সেই পোকবিলাক নাশ কৰাত সুবিধা হয় গতিকে আৰু এইবিলাক স্প্ৰে'বিলাক কেনেকৈ তাৰ মানে ব্যৱহাৰ কৰিব লাগে বা পোক পৰুৱাৰ কোনটো পোক পৰুৱাৰ বাবে কোনটো ঔষধ বেছি প্ৰয়োজনীয় কোনটো ঔষধ ব্যৱহাৰ কৰিলে সোনকালে হেৰি কৰিব পাৰি ফলপ্ৰসু হ'ব পাৰি গতিকে এনেধৰণৰ কিছুমান পৰামৰ্শৰ বাবে তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ আৱশ্যক থকা বুলি মই ভাবোঁ গতিকে তেওঁলোকক কি কৰিব লাগে এই প্ৰশিক্ষণৰ বাবে তেওঁলোকক বিভিন্ন ধৰণৰ সময়সূচী দি খেতিবিলাক কৰাৰ আগতে যেনে ধৰক এতিয়া শালি খেতি কৰাৰ আগতে তেওঁ শালি খেতিবিলাক কৰোঁতে কেনেকৈ কেনেকৈ কৰিব লাগে বা এতিয়া আজিকালিতো ট্ৰেক্টৰে ব্যৱস্থা হৈছে গতিকে ট্ৰেক্টৰবিলাক কেনেধৰণে তাৰ মানে তাত প্ৰয়োগ কৰিব লাগে আৰু কেনেধৰণৰ প্ৰয়োগ কৰিলে তাৰ সেই মাটিৰ এই বোকা মাটিটো ঠিক মতে হয় আৰু ঠিক মতে বোকা মাটিটো কেনেকুৱা ধৰণৰ হ'লে তাক সেই কঠীয়াবিলাক ৰুব পাৰি কঠীয়াবিলাক ৰোৱাৰ পাছত তাৰ পাছত কেনেধৰণৰ তাৰ মানে সেই ব্যৱস্থা ল'ব লাগে প্ৰতিপালন কৰিব লাগে এইবিলাক তাৰ মানে আচলতে জনাৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা আমি কৰিব লাগে আৰু এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে তেওঁলোকৰ খেতিবিলাক উন্নত হ'ব খেতিবিলাক উন্নত হোৱা মানে আমাৰ দেশৰ উন্নতিত সহায় হ'ব গতিকে দেশৰ উন্নতিৰ সহায়ৰ বাবে আমি খেতিয়কসকলক বা কৃষকসকলক আমি যথেষ্ট পৰিমাণে প্ৰশিক্ষণত দিব লাগে আৰু তেওঁলোকক আৰ্থিক সাহায্যও আমি দিব লাগে আৰু এই স্প্ৰে' মেচিনৰ কথা যি ক'লো স্প্ৰে' মেচিন বা আঠজন বা দহজনৰ মাজত বা পাঁচজনৰ মাজত যদি তেওঁলোকক একোটা ব্যৱহাৰ কৰবা দিয়া হয় এতিয়া তেওঁলোকৰ কিন্তু বৰ সহায় হয় এই স্প্ৰে মেচিনৰ কাৰণে কিছুমানে পোক পৰুৱাৰ ঔষধ স্প্ৰে কৰাত বৰ অসুবিধা মই নিজে গম পাওঁ মোৰ তাতে হৈছিল কিন্তু মইতো খেতি নকৰোঁ মোৰ তাতে আহিলে মই স্প্ৰে মেচিন মই কেনেকৈ দিম গতিকে তেওঁলোকে এটা সময়ত এনে হয় পোক পৰুৱাই চাৰিওফালে আগুৰি ধৰে আগুৰি ধৰাৰ পাছত সকলোকে একে সময়তে লগা হয় স্প্ৰে' মেচিনবিলাক গতিকে স্প্ৰে মেচিনবিলাক ব্যৱহাৰৰ কেনেকৈ উপযোগী কৰিব পাৰি বেয়া হ'লেও সেইবিলাক কেনেকৈ ভাল কৰিব পাৰি সেই ভাল কৰাৰ বিষয়ে তেওঁলোকক প্ৰশিক্ষণ দিব লাগে আৰু এই স্পাৰ্ছ কিছুমান তেওঁলোকক আমি যদি যোগান ধৰিব মেচিনটোৰ লগতে তেওঁলোকে লগে লগে সেইটো মেচিনটো বেয়া হ'লেও ভাল কৰিব পাৰোঁ আৰু ভাল কৰি লগে লগে তেওঁলোকে তাক ব্যৱহাৰ কৰিব লাগিব পাৰিব আৰু এই ব্যৱহাৰৰ ব্যৱহাৰৰ এই নীতি নিয়মবিলাক কেনেকৈ কি কৰিলে ভাল হ'ব এইবিলাক তেওঁলোকক ভালকৈ কি কৰিব লাগে আমি তেওঁলোকক বুজাব লাগিব বুজালে তেওঁলোকে বুজি পাব যিহেতু খেতিয়ক তেওঁলোকৰ খেতিত মনোযোগ থাকেই গতিকে এই এইবিলাকক তেওঁলোকক বুজালে আমাৰ সেই আমি বহুত উন্নত ধৰণৰ খেতি পাম আৰু ফচল আমি বৃদ্ধিত বহুত সহায় হ'ব আমাৰ